আমাৰ অসমত বিভিন্ন ধৰণৰ বাতৰি কাকত আছে যেনে প্ৰতিদিন দৈনিক অসম আৰু আচাম ত্ৰিবিউন আৰু বহুতো আছে কিন্তু মই বেছিকৈ আচাম ট্ৰিবিউনখনহে কিনোঁ বাকী বাতৰি কাকততকৈ আচাম ট্ৰিবিউনৰ যোনবোৰ চিনেমা জগতৰ শিতানবোৰ সেইবোৰ মই পঢ়ি কিনে ভাল পাওঁ যোনবোৰ চিনেমা জগতৰ যোনবোৰ কথা হয় মুভিজবিলাক বা চিনেমা ডেট বা চেলিব্ৰেটিজবিলাকৰ যোনবোৰ ভিতৰুৱা মানে ভিতৰুৱা বুলি নহয় চিনেমা চেলিব্ৰেটিবিলাকৰ যোনবোৰ নিউজ থাকে যে যদি কোনোবাৰ বিয়া আহি আছে বা কোন কাৰোবাৰ যদি ডিভৰ্চ হৈছে বা কাৰোবাৰ লাইক চাকচেছফুল হৈছে এৱাৰ্ডচবিলাক এৱাৰ্ড ফাংশ্যনচবিলাক ক'ত কেতিয়া কেনেকৈ হৈ আছে সেইবোৰৰ বিষয়ে জানি কিনে মই ভাল পাওঁ আৰু মোৰ ভাল লাগে তো আচাম ট্ৰিবিউনখন সেইকাৰণেই মই কিনোঁ কাৰণ যিহেতু এইখন ইংলিছত লিখা থাকে তো মোৰ বাবে অলপ মানে পঢ়িবৰ কাৰণে অলপ সহজ হৈ যায় চ কেইকাৰ সেইবাবে